চিলাই মই আগতে শিকিছিলোঁ চিলাই শিকি শিকিছিলোঁ মই আগতে কিন্তু মই শিকাইছিলোঁ মই এই ৰং ৰং বেঙুনীয়া হালধীয়া এইবিলাক আৰু গোঁঠিছিলোঁ মই চিলাই চিলাই শিকিছিলোঁ একযোৰা কাপোৰ চিলাওঁতে অঁ দহ পোন্ধৰ মিনিটমান লাগে আৰু আৰু গোঁঠনিটো কৰিলে এক একেবহাই যদি গোঁঠনি কৰোঁ দুঘণ্টাতে এখন চাদৰ ওলাই যায় আৰু দুখন চিলালে দুঘণ্টা লাগি যায় আৰু সেনেকৈ মই চিলাইছিলোঁ আৰু শালতো কাপোৰ বনাইছিলোঁ মই কাপোৰ বনাই চিলাই চিলাই চিলাই কৰিছিলোঁ চিলাই কৰি কাৰোবাক কাৰোবাক দিছিলোঁ বিক্ৰীও কৰিছিলোঁ এনেকৈয়ে আৰু কাৰোবাক কাৰোবাক গোঁঠিও দিছিলোঁ বহুতকে এনেকৈ চিলাই গোঁঠি দিছিলোঁ আৰু শিকাইছিলোঁ গোঁঠনিটো গোঁঠনিও শিকাইছিলোঁ কাৰোবাক কাৰোবাক মই চিলাইবিলাক ৰঙা নীলা হালধীয়া এইবিলাক চববিলাকেই ৰঙবিলাক আছে গোঁঠনিৰ আৰু মেচিন শিকাই শিকি মই ভাল পাইছিলোঁ শিকিব গৈছিলোঁ সেইকাৰণে মই চিলাই গতিকে মই সেনেকৈ সেনেকৈয়ে চলি আছিলোঁ আৰু মই চিলাই এবাৰ ৰৌতাটো গৈছিলোঁ শিকিবলৈ ইয়াত ওদালগুৰিটো শিকিছিলোঁ মেচিন চিলাই শিকাইছিলোঁ শিকিছিলোঁ মই শিকি শিকি আছিলোঁ এনেকৈয়ে ঘৰতো কাৰোবাক কাৰোবাক শিকাইছিলোঁ গোঁঠনিবিলাক শিকাইছোঁ চিলাই কৰা শিকাইছোঁ কৰাও শিকাইছিলোঁ আৰু ৰংবিলাক আনি আনে এনেকৈ দিছিলোঁ কাৰোবাক কাৰোবাক চিলাই পেলাই চিলাই দিছিলোঁ গোঁঠি দিছিলোঁ সেনেকৈয়ে আৰু কৰি আছিলোঁ মই সেনেকৈয়ে চলি আছিলোঁ মই আৰু ৰৌতাটো গৈছিলোঁ শিকিব চিলাই শিকিবৰ কাৰণে গৈছিলোঁ মই গৈ এনেকৈ শিকি শিকি শিকি এতিয়া সেনেকৈয়ে আছো আৰু মই চলি চিলাই মেচিনবিলাক শিকাইছিলোঁ শিকি শিকি আছিলোঁ

ৰৌতাটো এনেকৈ শিকাই শিকাই একযোৰা কাপোৰ চিলাই দি সকলোকে দিছিলোঁ চিলাই চিলাই আৰু কাপোৰ বনাই সেনেকৈ আছিলোঁ আৰু বনাই চিলাই দিছিলোঁ আৰু ৰৌতটো গৈছিলোঁ মই ৰৌতাটো সেই চিলাই শিকিব গৈছিলোঁ ৰৌতাত মই এনেকৈয়ে এসপ্তাহমান শিকিলোঁ সেই সপ্তাহত এসপ্তাহমান শিকি পেলাই আকৌ ওদালগুৰিত ওদালগুৰিতো শিকিলোঁ আৰু তাৰ পিছত ঘৰত ঘৰতে এনেকৈ চিলাই শিকি পেলাই কাপোৰত বৈছিলোঁ এনেকৈ বৈ চিলাই চিলাই মই কৰিছিলোঁ মই এনেকৈয়ে চিলাই চিলাই কৰি কৰি এনেকৈয়ে আছো আৰু চিলাই কৰি আছো চিলাই কৰি পেলাই মই নিজেও চিলাই পিন্ধিছিলোঁ এনেকৈ চাৰি পাঁচযোৰামান নিজেও চিলাই পেলাই বেলেগকো এনেকৈ সেনেকৈ দহ পোন্ধৰখন এনেকৈ চিলাই চিলাই দিছোঁ আৰু আৰু ঘৰতো ওচৰে পাঁজৰে এইবিলাকক চিলাই কৰি দিছিলোঁ আৰু কাৰোবাক দূৰতো দিছিলোঁ এনেকুৱা চিলাই কৰি দি কৰি দি এনেকৈ মই বহুতেই চিলাই কৰি আছিলোঁ তাৰ পিছত ঘৰতো এনেকৈ চিলাই এনেকৈ ওচৰে পাঁজাৰেও দিছিলোঁ তেনেকৈ চিলাই চিলাই কৰি পেলাই মই আছো আৰু তেনেকৈ দি মই বহুতত পঠাইছিলোঁ চিলাই কৰি পেলাই ঘৰতো এনেকৈ চিলাই চিলাই চিলাই দিছিলোঁ ওচৰৰ পাঁজৰত পিন্ধাই পিন্ধিবলৈ চিলাই কৰি দিছিলোঁ সেনেকৈয়ে আৰু চিলাইছিলোঁ আৰু মই মেচিন মেচিন ঘৰত যদিবোৰ নাই মোৰ মেচিন ঘৰত নাই ঘৰত নহ'লে মই বেগৰপৰাই নেকি শিকি শিকি চিলাইছিলোঁ মই মিচিং শিকিবৰ কাৰণে মোৰ বহুত আগ্ৰহ আৰু নিচা আছিলে যদিও নিচা আছিল সেনেকৈয়ে মই চিলাই চিলাই আছিলোঁ নিজৰ নাথাকিলেও মই চিলাইছিলোঁ আৰু ব্লাউজো ব্লাউজ চ্লাউজো চিলাইছিলোঁ এনেকৈয়ে মই গোঁঠনিটো কেতিয়াবা নীলা বগা ৰঙা এনেকৈ দিছিলোঁ বা কোনোবা এখনত সেউজীয়া হালধীয়া বেঙুনীয়া এনেকৈও গোঁঠিছিলোঁ কিছুমানত আকাশী বগা কমলা এনেকুৱাকৈ সেই বনাইছিলোঁ আৰু পঠিয়াই দিছিলোঁ আৰু একযোৰা গোঁঠোতেইতো এক ঘণ্টাত দুযোৰ দুখন গোঁঠিলে দুই ঘণ্টামান লাগে তিনি ঘণ্টামান সেনেকৈ গোঁঠি গোঁঠি সেনেকৈয়ে আছিলোঁ আৰু এতিয়া দূৰৰতো পঠাইছিলোঁ আৰু সেনেকৈয়ে

মই আৰু ওচৰে পাঁজৰে এনেকৈও দিছিলোঁ ঘৰতো দিছিলোঁ মই নিজেও পিন্ধিছিলোঁ সেনেকৈ গোঁঠি পেলাই সেনেকৈও হেৰি কৰি আছিলোঁ আৰু ঘৰতো ঘৰটো মেখালা চেখেলা এনেকৈ চিলাই চিলাই চাদৰ মেখালা এনেকৈ চিলায় কিছুমান কাম কৰি কাম কৰিছিলোঁ আৰু মই সেনেকৈয়ে আছিলোঁ

আৰু বহুতো এনেকৈ চিলাই শিকিবও গৈছিলোঁ আৰু মই দূৰতো শিকিব গৈছিলোঁ ওচৰতো শিকিছোঁ মই এনেকৈয়ে শিকি আছো কিছুমানে শিকাই দিছিলোঁ এনেকৈ শিকিব লাগে সেনেকৈ কৰিব লাগে মোকো কৈছিল প্ৰথমে শিকাওঁতে এনেকৈ শিকিবি তেনেকৈ শিকিবি এনেকৈয়ে চিলাবি বুলি মই কৈছিলোঁ আৰু কিছুমানে মই সেনেকৈয়ে শিকি আছিলোঁ ঘৰতে এনেকৈ বহি পেলাই শিকি আছিলোঁ আৰু সেনেকৈ কৰি শিকি আছিলোঁ যাওঁতে অহা যোৱা অহা যোৱা কৰিব লাগে ন দূৰত গ'লে গতিকে সেই শিকি আছিলোঁ এনেকৈ এনেকৈয়ে দহ বাৰ বাৰযোৰা চাৰিযোৰা এনেকেই দিছিলোঁ নিজৰ চাৰি পাঁচযোৰা এনেকৈয়ে চিলাই চিলাই পিন্ধিছিলোঁ আৰু আৰু ছোৱালীবিলাকো মই এনেকৈ এনেকৈ গোঁঠিব লাগে সেনেকৈয়ে গোঁঠিব লাগে এনেকৈয়ে গোঁঠিব লাগে সেনেকুৱা কৰিব লাগে বুলি এনেকৈ শিকাই শিকাই দিছিলোঁ আৰু মই মই নিজেও নি বেলেগৰপৰাই শিকিছিলোঁ মই নিজে শিকাই নাছিলোঁ আনৰপৰাই শিকিছিলোঁ বেলেগে মোক শিকাই দিছিলে এনেকৈ কৰিব সেনেকৈ কৰি সেনেকৈ চিলাবি সেনেকৈ গোঁঠিবি বোলে মোক কৈছিল মই সেই অনুযায়ী বেলেগকো কৈছিলোঁ এনেকৈ চিলাবি সেনেকুৱা কৰিবি সেনেকুৱা চিলাবি এনেকুৱাকৈ চিলালে এনেকুৱা হ'ব বুলি মই সেনেকুৱা শিকাই দিছিলোঁ আৰু নিজেও চিলাই বেলেগ বেলেগ বেলেগতো পঠাইছিলোঁ সেনেকৈয়ে পিন্ধি সেনেকৈয়ে পিন্ধি মই নিজেও পিন্ধিছিলোঁ সেনেকৈ সেনেকৈ আছিলোঁ আৰু মই প্ৰথমতে জনা নাছিলোঁ শিকি চিলাব জানা নাছিলোঁ এনেকৈ শিকি কেনেকৈ ভৰাব লাগে কেনেকৈ কি কৰিব লাগে কেনেকৈ গোঁঠিব লাগে কেনেকৈ হেৰি কৰিব লাগে এনেকুৱা শিকিছিলোঁ আৰু মই বেলেগৰপৰা কেনেকুৱা ৰং মিলাব লাগে কেনেকুৱা ৰং দিলে ভাল লাগিব কেনেকুৱা ৰং দিলে বেয়া লাগিব সেনেকুৱাকৈ শিকিছিলোঁ আৰু কেনেকুৱা দিলে ভাল হ'ব কেনেকুৱা দিলে চাই দিব কেনেকুৱা দিলে এইটো ৰং ভাল লাগিব সেইটো ৰং ভাল লাগিব এনেকৈয়ে যি চাই চাই গোঁঠি গোঁঠি এনেকৈয়ে মই বহুতকো দিছিলোঁ আৰু এইটো ৰং দিলে ভাল লাগিব এইটো সেইটো এনেকুৱা ৰং দিলে ভাল লাগিব এনেকুৱা ৰং দিলে ভাল লাগিব দি লাগিব বুলি এনেকৈয়ে মই গোঁঠি গোঁঠিছিলোঁ আৰু চাই চাই ক'ত কেনেকুৱা দিব লাগে কেনেকৈ দিলে ভাল হ'ব সেনেকুৱাকৈ আৰু এনেকুৱাকৈ দিছিলোঁ সেনেকৈয়ে চিলাইছিলোঁ মই দূৰতো গৈছিলোঁ শিকিব ওচৰতো শিকিছিলোঁ সেনেকৈয়ে শিকি শিকি চিলাইছিলোঁঁ আৰু সেনেকৈ মই

এই ওচৰৰ মানুহবিলাককো কৈছিলোঁ এনেকৈ চিলাবি সেনেকৈ চিলাবি এনেকৈ চিলাবি ছোৱালীবিলাকক কৈছিলোঁ মই ওচৰৰবিলাকো দিছিলোঁ চিলাই পেলাই ময়ো নিজে গোঁঠি চিলাই পিন্ধিছিলোঁ এনেকৈয়ে চিলাই কৰি পন্ধিছিলোঁ আৰু এনেকুৱাকৈ চিলাই দিছিলোঁ আৰু কিছুমানে কৈছিলে এনেকৈয়ে চিলাই দিবে সেনেকৈয়ে চিলাই দিবি এনেকৈ গোঁঠি দিবি সেনেকৈ গোঁঠি দিবি এনেকুৱাকৈ দিবি সেনেকুৱাকৈ কৈছিলোঁ আৰু মোক মই সেই অনুযায়ী সেই ভাবি সেনেকুৱাকৈ ভাবিয়েই মই সিহঁতক সিহঁৰ প্ৰচন্দ মতে চিলাই দিছিলোঁ আৰু এনেকুৱাকৈ চিলাই দিছিলোঁ এনেকৈ বহুতকো দিলোঁ মই চিলাই চিলাই গোঁঠি গোঁঠনি কৰি কৰি সিহঁতক কয় এনেকুৱাকৈ চিলাই দিবি এনেকুৱাকৈ গোঁঠনি দিবি এনেকুৱাকৈ গোঁঠি এনেকুৱাকৈ চিলাই দিছিলোঁ আৰু মই মই ইমান নাজানো শিকি পেলাই অলপমান হেৰি শিকি পেলাই অলপ শিকি পেলাই অলপ শিকি পেলাই বেলেগো এনেকৈ শিকাইছিলোঁ আৰু মই শিকাইছিলোঁ সেনেকুৱাকৈ শিকিছিলোঁ মই ইমান মই নাজানো বেলেগৰপৰা শিকি শিকিয়েই মই এনেকৈয়ে অলপ অলপ এতিয়া অলপ জনা হ'লোঁ আৰু পৰা হ'লোঁ আৰু এতিয়া এতিয়া নিজে জানো এতিয়া নিজে কৰোঁ এতিয়া এতিয়া বেলেগৰ তাৰে নহয় এতিয়া মই নিজে শিকি পেলাই এতিয়া নিজে চিলাই কৰোঁ নিজে গোঁঠো এনেকুৱাকৈ হেৰি কৰিছোঁ আৰু এতিয়া এনেকৈয়ে চিলাই চিলাই এতিয়া এনেকুৱাকৈ চিলাই আছো মই এতিয়া এই কিছুমানে দূৰতো লৈ যায় চিলাই পেলাই বেলেগো গোঁঠিব দিয়ে দূৰত দূৰত মই গোঁঠি পেলাই দিওঁ সিহঁতে গোঁঠি দিওঁ সিহঁতে লৈ যায় লৈ আহি পেলাই লৈ লৈ যায় আৰু এনেকৈয়ে গোঁঠি আছো মই এনে এই কিছুমানে বহুত দূৰতো দি পঠাওঁ মই সিহঁতে লৈ যায় লৈ লৈ আহিছিল আৰু কৰিব এনেকৈ লৈ যাওঁ আৰু গোঁঠি পেলাই দিওঁ সিহঁতে লৈ যায় এনেকুৱাকৈ গোঁঠি আছিলোঁ

সেনেকুৱাকৈ গোঁঠি আছিলোঁ মই কিছুমান আমাক সুধিব এনেকুৱাকৈ গোঁঠিলে ভাল হ'ব নাই সেনেকুৱাকৈ গোঁঠিলে ভাল হ'ব নাই বুলি কয় আৰু মই সেনেকৈয়ে বোলো এনেকুৱাকৈ ভাল লাগিব সেনেকুৱাকৈ ভাল লাগিব মই সেনেকৈ কওঁ আৰু এইটো ৰং দিব লাগিব সেইটো ৰং দিব লাগিব এনেকুৱা ৰং দিলে চাজিব সেনেকুৱা ৰং দিলে চাজিব এনেকুৱাকৈ মই কওঁ আৰু এনেকৈ চাজি সেনেকুৱাকৈ গোঁঠি গোঁঠি সেনেকুৱাকৈয়ে মই আৰু চলাই আছিলোঁ আৰু ঘৰ বেলেগতো ইনকম নাইয়ে মই সেনেকুৱাকৈয়ে চলি আছিলোঁ মেচিন আহি ভৰি হাতে দি মৰা মেচিন নহয় এই ভৰি দি মৰা মেচিনটোতে চিলাইছিলোঁ আৰু মেচিনত মৰা মেচিন লাইনত দিয়া মেচিন সেনেকুৱা মেচিনতে চিলাইছিলোঁ শিকাওঁতে কাৰেণ্টৰদ্বাৰা এনেকুৱাকৈ চিলাইছিলোঁ সেনেকুৱাকৈ কৰিছিলোঁ আৰু কিছুমানে আকৌ এনেকুৱা ৰং দিম সেনেকুৱা ৰং দিম গোঁঠি দিব পাৰিবনে বুলি কয় মই বোলো লৈ আহিবা মই চাওঁ চেষ্টা কৰি পাৰিলে গোঁঠি দিম আৰু সেনেকৈ কওঁ এইটো ৰং দিব সেইটো ৰং দিব বুলি কয় আৰু মই সেনেকৈয়ে গোঁঠি আছো গোঁঠি আছিলোঁ চিলাই কৰিব শিকিছিলোঁ মই শিকি পেলাইতো মই এইবিলাক বনাইছিলোঁ ব্লাউজ চিলাইছিলোঁ আৰু কুৰ্তাবিলাক চিলাইছিলোঁ গ্ৰাউনবিলাক চিলাইছিলোঁ আৰু পেটিকোট গাৰু ওৱাৰ এইবিলাক সেইবিলাক চিলাইছিলোঁ মই গাৰু ওৱাৰো চিলাই দিছিলোঁ সিহঁতকৰ পেটিকোট চিলাই দিছিলোঁ মেখেলা চাদৰ ব্লাউজ কুৰ্তা তাৰোপৰি আৰু হেৰি গ্ৰাউনবিলাক চাৰ্টবিলাক এনেকৈ চিলাই চিলাই চিলাই এনেকৈ পিছত অলপ অলপ মই এনেকৈ চিলাইয়ে থাকিলোঁ আৰু সেনেকৈ কিছুমানে গ্ৰাউন লৈ আহে কিছুমানে চাৰ্ট লৈ আহে আৰু কিছুমানে গাৰু ওৱাৰ টেবুলক্লথ এই বিছনা চাদৰবিলাক চিলাই দিব লাগে চাদৰ চিলাই দিব লাগে মেখেলা চিলাই দিব লাগে সেইবিলাক কিছুমানে কিছুমানে কিছুমানে বেড কভাৰ এইবিলাক আনে কিছুমানে টেবুলক্লথ আনে এইবিলাক চিলাব আনে সেনেকৈয়ে মই কিছুমানে ওৱাৰবিলাক লৈ আহে ওৱাৰবিলাক চিলাই দিব লাগে কুৰ্তাবিলাকো চিলাই দিছিলোঁ চিলাই দিছিলোঁ আৰু গ্ৰাইণ চাৰ্ট ব্লাউজ ব্লাউজৰ কাটিং এইবিলাক শিকাই শিকাইছিলে আমাক আৰু প্ৰথমতে হেৰি কৰাঁতে ব্লাউজৰ কাট শিকাইছিলে আৰু তেনেকৈয়ে কাটিব লাগে কেনেকৈ চিলাব লাগে কেইছেণ্টিমিটাৰ লাগে কিমান দীঘল লাগে এইবিলাক শিকিছিলে আৰু কিমান ছেণ্টিমিটাৰ লাগে কিমান ফিটিং হ'ব এইবিলাক শিকাইছিলে আৰু কিমান নম্বৰ লাগিব থাৰ্টি টু লাগিবনে থাৰ্টি ছিক্স লাগিবনে কি সেইবিলাক শিকাইছিলে আৰু শিকাই ব্লাউজবিলাক চিলাই চিলাই দিছিলোঁ চেমিজ কুৰ্তা এইবিলাক দিছিলোঁ ব্লাউজ গ্ৰাউন এইবিলাক চলাই দিছিলোঁ আৰু মেচিন বেজীটোত সূতাডাল সূতাডাল কেনেকৈ ভৰাব লাগে মেচিনটো কেনেকৈ ঘূৰাই দিব লাগে মেচিনটো কি কৰিব লাগে সেইবিলাকেই শিকাইছিলে আৰু মোক প্ৰথমতে সেনেকৈ শিকি শিকি আৰু সেনেকৈ কৰিব কৰি কৰি মই আৰু হেৰি কৰিছিলোঁ আৰু কিছুমানে মোক আজি এটা কুৰ্তা চিলাই দিবি কিছুমানে মোক আজি এটা ব্লাউজ চিলাই দিবি ব্লাউজ এটা চিলাই দিবি সেনেকৈ সেনেকৈ মই চিলাইছোঁ বহুত দূৰৰপৰাই চিলাই চিলাই দিছিলোঁ দুটা ব্লাউজ কিছুমানে কয় মোক কাটিংটো শিকাই দিবিচোন কিছুমানে কয় মোক ব্লাউজটো চিলাই শিকাই দিবিচোন এনেকৈয়ে এনেকৈয়ে চিলাই চিলাই যাই আছিলোঁ আৰু মই গতিকে সিমানখিনি আগতে যিবোৰ নাছিল এতিয়া চিলাই কৰি কৰি অলপমান হেৰি কৰিলোঁ আৰু গতিকে মই এনেকৈয়ে আৰু চলি আছিলোঁ আৰু তাত শিকা শিকোৱা মানুহো আছিল শিকায়ো দিছিলে এনেকৈ শিকি শিকিয়ে এতিয়া অলপমান পৰা হ'ল আৰু ব্লাউজটো ফিটাৰত জোখি কেনেকৈ জোখিব লাগে কেনেকৈ কাটিব লাগে কিমান ছেণ্টিমিটাৰ লাগে এইবিলাক শিকাই শিকাই দেখুৱাই দিছিল কাটিও দিছিল এনেকৈ কাটিব লাগে সেনেকৈ কাটিব লাগে এনেকুৱাকৈ কৰিব লাগে এনেকুৱা কৰিলে এনেকুৱা কৰিলে এনেকুৱা হ'ব ব্লাউজটো এনেকুৱা হ'ব ইফালৰপৰা এনেকৈ চিলাব লাগে এনেকুৱা বহুত ধৰণৰ শিকাই শিকাই দিছিল গাৰু ওৱাৰটো এনেকৈ এনেকৈ কচি এনেকৈ চিলাব লাগে সেনেকৈ চিলাব লাগে সেনেকৈ কৈছিল আৰু সেনেকৈয়ে শিকি শিকি আৰু মই এতিয়া এই এটা বেলেগকো এনেকৈ কওঁ আৰু মই এনেকৈ শিকাবি এনেকৈ চিলাবি এনেকৈ চিলাবি এনেকৈয়ে কৰিবি সেনেকৈ কৰিবি এনেকৈ ব্লাউছ কাটিবি এনেকৈয়ে কাটিবি এনেকৈ শিকিবি কাটিবিলৈ এনেকৈ সেনেকৈ মই চিলাই দিছিলোঁ এনেকুৱাকৈ কাটিবি এনেকুৱাকৈ চিলাব বুলি মই আৰু এনেকৈয়ে শিকি শিকি চিলাই আছো আৰু এনেকুৱা চিলাবি সেনেকুৱা চিলাবি কিমান টাইম লাগে এটা চিলাওঁতে কিমান টাইম লাগে সেইখিনি চাব কয় সেইখিনিকে চাবি এটা ব্লাউজ চিলাই কাটিলে কিমান টাইম লাগে এনেকুৱাকৈ আৰু এনেকৈয়ে চিলাই গতিকে সেনেকুৱাকৈ চিলাইছিলোঁ

কেনেকুৱা চিলাক চিলাই দি দি চিলাই দিছিলোঁ কেনেকুৱাকৈ কিমান ডাঙৰ পুতি লাগে কিমান কেইআঙুল মূৰে মূৰে গোঁঠনিটো দিব লাগে কিমানডাল সূতা দিব লাগে সেইবিলাকে শিকি শিকাইছিলে আৰু সেনেকৈয়ে গোঁঠিছিলোঁ মই কি ৰঙত দিব লাগে এবাৰ এটা গোঁঠনিতে এডাল ৰঙা এডাল বগা সেনেকৈ দিব লাগে সেনেকুৱা কৈছিল সেনেকুৱাকৈ গোঁঠিছিলোঁ সেনেকৈ গোঁঠি গোঁঠি গোঁঠি সেনেকৈয়ে দিছিলোঁ আৰু কি ৰং দিব লাগে কোনটো ৰং দিব লাগে কেনেকৈ দিব লাগে কেইডাল সূতা দিব লাগে গোঁঠনি দিলে কেইডাল সূতা দিলে ডাঙৰ হয় কেইডাল সূতা দিলে সৰু হ'ব সেনেকুৱাকৈ কৈছিল আৰু এনেকৈয়ে গোঁঠি গোঁঠি দিছিলোঁ মই এনেকুৱাকৈ গোঁঠি গোঁঠি এতিয়াও সেইটোৱে গোঁঠি সেইটোৱে গোঁঠি থাকোঁ মই সেনেকৈয়ে গোঁঠনি কৰি থাকোঁ বেজীটো কেনেকৈ ভৰাব লাগে সূতাডাল কেনেকৈ ভৰাব লাগে সেইবিলাক শিকাই দিছিল আৰু বেজীটো কেনেকৈ দিলে হ'ব কেনেকৈ দিলে চলি হেৰি কৰিব সূতাডাল নাযাব সেইবিলাকে কৈছিল এনেকুৱাকৈ ফুলৰ বেজীটো বেজীটো কেনেকৈ ভৰাই দিব লাগে মেচিনটোত সেইবিলাক শিকাইছিল কেনেকৈ শিকালে ভৰালে ভাল হ'ব কেনেকৈ দিলেই গোটাডাল সোমাব কেনেকৈ দিলে মেচিনটো চিলাই যাব এইবিলাক শিকাইছিল আৰু তেনেকৈ শিকিছিলোঁ মই কেনেকৈ শিকাব লাগে কেনেকৈ কি কৰিব লাগে ব্লাউজাৰো ডিজাইন কৰি কৰি চিলাইছিলোঁ আৰু এনেকৈ ডিজাইন দিবি সেনেকৈ ডিজাইন দিব কৈছিল আৰু সেনেকুৱা ডিজাইন দিছিলোঁ আৰু কিছুমানে দিব লাগে কিছুমানক দিব লাগে কিছুমান কটা দিব লাগে কিছুমানে হাত লম্বা কিছুমান হাত চুটি কিছুমানে জুমকা খোৱা এনেকুৱাকৈ হেৰি কৰিছিলোঁ চিলাইচিলোঁ মই কিছুমানে কিছুমানে ক'ব হাতটো লম্বা দিবি ডিজাইন দিবি হাতটোত কিছুমানে ক'ব ডিঙিটোত ৰছী লগা দিবি এনেকৈ সেনেকুৱাকৈ গোঁঠি আছিলোঁ মই কেনেকুৱা ডিজাইন লাগে সেনেকুৱাকৈ ডিজাইন দিব লাগে কেনেকুৱা ক'ব লাগে এনেকুৱাকৈ দিছোঁ আৰু সেনেকুৱাকৈ কৰি কৰি দিছোঁ কিছুমানক কিছুমানক কাটা কিছুমানৰ গল গল উঠোৱা কিছুমানৰ ভি গল কিছুমানৰ জুমুকি খোৱা এনেকুৱা সেইবিলাক কিছুমান হাত লম্বা হাত দীঘল লাগে কিছুমানক এনেকুৱাকে গোঁঠি গোঁঠি দিছিলোঁ কিছুমানক মেখেলাই বটলত পতি কাপোৰ লগাই দিব লাগে কিছুমানক সেনেকুৱাকৈ দিব লাগে পতি লগাই দিব লাগে কিছুমানক কিছুমানক চাদৰত পতি লগাই গোঁঠনি কৰি দিব লাগে সেনেকৈয়ে মই গোঁঠি আছিলোঁ এনেকুৱাকৈ গোঁঠি আছিলোঁ মই আৰু তাত সেনেকৈ ধৰক ব্লাউজো চিলাই চিলাই মই বহুতকে দিছোঁ চাদৰ গোঁঠিও দিছোঁ বহুতক মেখেলা চিলাইও দিছোঁ বহুতক কুৰ্তা ব্লাউজ এইবিলাক চিলাই চিলাই মই বহুতকে দিছিলোঁ চিলাই চিলাই দিছিলোঁ চিলাই চিলাই দিছিলোঁ আৰু